স্থানীয় আৰু বৰ্ণ সংকৰজাতৰ গো পালনৰ মাজত বহুতো ব্যৱধান দেখা পোৱা যায়

ইমান বহুত ডাঙৰ নহয় দেখিবলৈ সৰু হয় আৰু গাখীৰো তেওঁ তেহেঁতি খুব বেছি দুই লিটাৰমান এনেকে দিয়ে আৰু

সেইবিলাক যদি খুৱাওঁ তেতিয়া আমাৰ গৰুবিলাকে বিশেষকে আমাৰ ঘৰুৱা স্থানীয়

আৰু কিন্তু বৰ্ণ সংকৰ জাতৰ গো পালনত গৰুবোৰ অলপমান ডাঙৰ হয় আৰু বাহিৰৰপৰা জাতবিলাক অনা হয় তেনেকে যেনেধৰণে নীল গাই বা এনেকুৱা অষ্ট্ৰেলিয়ানৰ হেৰি জাত থাকে কিছুমান সেইবিলাক দি পেলাই প্ৰজনন কৰা গৰুবিলাক ডাঙৰ ডাঙৰ হয় সেহেঁতৰ গাখীৰ পৰিমাণো বেছি আৰু দানা সেইমতে আকৌ তেহেঁতক দানা পানীও বেছিকে যোগান ধৰিব লগীয়া হয় তেহেঁতক প্ৰতিপাল বহুতো কৰিবলগীয়া হয় কাৰণ এজন মানুহ অহৰ্নিশ তেহেঁতৰ লগতে লাগি থাকিবলগীয়াই হয় আৰু

দহ লিটাৰ এনেকুৱা গাখীৰ দিয়ে কিছুমান বৰ্ণ সংকৰ গৰুৱে সেইবিলাক গৰুৱে আকৌ তেনেদৰে খায় সিহঁতক খেৰ খায় সাধাৰণতে বাৰু খেৰ আৰু দানা পানীও সিহঁতক বেছিকে দিবলগীয়া হয়

হেইবিলাক ব্যৱধান সেইটোৱেই তাৰমানে বৰ্ণ সংকৰ গৰুবিলাক ডাঙৰ ডাঙৰ হয় সেহেঁতৰ খোৱা বোৱাবিলাকো সৰহ

কলপাত চলপাতো দিয়ে খায় বা কিছুমান গছৰপাত যেনেকে হেৰি মৰলীয়া গছ বা এনেকুৱা কিছুমান গছ থাকে গছৰ পাতো দিয়ে কিছুমান মানুহে খাবলে

তিনিপোৱা দুপোৱা আৰু কিছুমানে এপোৱা পৰ্যন্তও গাখীৰ দিয়ে গৰু লৈ

আৰু তেনেকে মাজে মাজে বেজি আৰু তেনেকে চিটা এইবিলাক হেই ভেকচিন দিব লাগে

সেইখিনিয়েই গৰুৰ মানে বৰ্ণ সংকাৰ আৰু স্থানীয় গো পালনৰ মাজত ব্যৱধানবিলাক সেই তেনেধৰণেই তাৰমানে ক'বলৈ গ'লে আৰু বেলেগ হেৰি নাই কিন্তু প্ৰতিপালৰ ওপৰতেই কথা বৰ্ণ সংকাৰ বিলাকৰ প্ৰতিপালন বেছিকে কৰিব লাগিব খোৱা বোৱা বেছিকে দিলে মানে সিহেঁতি বেছিকে গাখীৰ উৎপাদন দিব পাৰিব বা সেহেঁতৰ

থাকে তেনেকে সিহেঁতি গাখীৰ চাখীৰো সেহেঁতৰ পৰিমাণ ক'ম বৰ্ণ সংকাৰ গৰুবিলাকৰ

দিব লাগিব আঁঠুৱা চাঁঠুৱা দিব লাগিব বা এনেকুৱা ভেকচিন বা সিহেঁতৰ বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পোৱাব কাৰণে প্ৰায়খিনিয়ে সিহেঁতক জৰুৰী মানে অলপমান সেহেঁতি হেৰি টাইপৰ মানে অলপতে বেমাৰ চেমাৰ হ'ব পাৰে বা তেনেকুৱা

এনেও বৰ্ণ সংকাৰ বিলাকৰটো খুৱাবই লগীয়া হয় সেহেঁতকো দানা পানী বেছিকে দিলে সেহেঁতি গাখীৰ বেছিকে দিব আৰু আউ কমকে দিলে মানে তেহেঁতৰো গাখীৰৰ পৰিমাণটো সেই কমে সেয়ে তাৰমানে মেইন ব্যৱধান বিলাক সেইকিটায়ে তাৰ ওপৰতে এহেঁতি থকা মেলা সেহেঁতৰ হয়